কুকুৰা উমনি দিব লাগে আপোনাৰ প্ৰথমত পাচি দৰকাৰ হয় পাচিটো আমি কিনিও আনোঁ কিনি মানে আমি বনাইয়ো দিওঁ ঘৰতে বাঁহ আছে বনাই কৰি দিওঁ তাৰপৰা পাচি হোৱা পিছত আপোনাৰ খেৰ দৰকাৰ হয় খেৰটো খেৰ নহ'লেও ফটাকানি হ'লেও কিবা হ'লেও দিওঁ দি মেলি আপোনাৰ উমনি দিওঁ উমনি দিয়াৰ পিছত পোন্ধৰ বিছ দিনৰ পিছত আমি ডিমটো আমি চাব পাৰোঁ যে কোনটো ডিম ভাল হৈ আছে কোনটো ডিম বেয়া হৈ আছে চাই মেলি আপোনাৰ পঁচিছ ত্ৰিছ দিন প্ৰায় এমাহ ওচৰা ওচৰিত এমাহ দুই চাৰিদিনত আমাৰ পোৱালিটো ওলায় পোৱালি আপোনাৰ পোৱালিবিলাক ওলালেও একেবাৰে পোৱালিবিলাক নোলায় এটা দুটা তেনেকৈ ওলায় আৰু যাতে মাকে হেঁচি আপোনাৰ মাৰি নেপেলাবৰ কাৰণে আমি পোৱালিবিলাক এটা এটাকৈ আমি চাবলগীয়া হয় চাই মেলি এটা এটাকৈ আমি ছাইড কৰোঁ উলিয়াওঁ উলিয়াই মেলি আপোনাৰ এটা ঘৰা বনাওঁ ঘৰা বনাই পিনি তাত আমি এটা এটাকৈ পোৱালি তাত বাহিৰত উলিয়াই থাকোঁ উলিয়াই যাহাই যেতিয়ালৈকে আপোনাৰ পোৱালিবিলাক সম্পূৰ্ণ ওলাই নহয় ওলাই হোৱাৰ পিছত তাৰপৰা আপোনাৰ ঘৰাবিলাকত কুকুৰা পোৱালিবিলাক সব ভৰাই দিওঁ ভৰাই দিয়াৰ পিছত এতিয়া সিহঁতক খাবলৈতো কিবা দিব লাগিব খাব কাৰণে আমি এতিয়া চাউলবিলাক খুন্দু চাউল আমি চাউল খুন্দি দিওঁ চাউল খুন্দা পিছত আপোনাৰ চাউল দিওঁ চাউল পানী দিবলগীয়া হয় তাৰপৰা আপোনাৰ ভালকৈ চাবলগীয়া হয় সিহঁতক আপোনাৰ চাবলগীয়া হয় এইটো কাৰণে মানে সৰু সৰু ধৰক কি কিবা আছিনা হয় হুমি হয় আপোনাৰ বেমাৰো লাগিব পাৰে বেমাৰ লগা কাৰণে আপোনাৰ আমাৰ ভেকচিনো দিবলগীয়া হয় এনেকৈ ভেকচিনো দিবলগীয়া হয় তেনেকৈও দিওঁ দি মেলি আপোনাৰ যেতিয়ালৈকে আপোনাৰ পোৱালিটো সম্পূৰ্ণ ডাঙৰ নহয় আমি এৰি দিব নোৱাৰোঁ এৰি দিলে আপোনাক ধৰক এতিয়া বাহিৰত কাউৰী ঘূৰি ফুৰে কাউৰী ঘূৰি ফুৰিলে কাউৰীয়ে দাঙি লৈ যাব পাৰে সেইটো কাৰণে আমি পোৱালিটো ভালকৈ চাবলগীয়া হয় তাৰপৰা অলপ দিন আপোনাৰ তলতে কাপোৰ কিবা পাৰি পিনি পাৰি কৰি খেৰ চেৰ দি মেলি পিনি অলপ দিন চোৱা পিছত আমি ওপৰলৈ চাঙলৈ উঠাওঁ চাঙলৈ উঠাই পিনি আপোনাৰ চাঙত আমি ঘৰা দিওঁ ঘৰাত থাকে ঘৰাত থকাৰ পিছত আপোনাৰ পঁচিছ ত্ৰিছ দিন এমাহ ওচৰা ওচৰি হোৱাৰ পিছত আমি মাকৰ লগত আকৌ মাকো থাকে মাকো তাই একেবাৰে মাকৰ লগত কেতিয়াবা কেতিয়াবা এৰি দিওঁ চাবলগীয়া হয় চোৱাৰ পিছত তেনেকৈ ডাঙৰ দীঘল হয় ডাঙৰ দীঘল হোৱাৰ পিছত আপোনাৰ ভেকচিন দি মেলি কৰি আজৰি তাৰপৰা মাকৰ লগত যেতিয়ালৈকে কাউৰীয়ে ডাঙি নিব নোৱাৰে তেতিয়ালৈকে আমি চাবলগীয়া হয় চোৱাৰ পিছত তেনেকৈ এৰি দিওঁ তাৰপৰা মাকৰ লগত থাকে যায় আৰু হাঁহটো হৈছে এনেকুৱা হাঁহটো আমাৰ উমনি দিওঁ উমনি দি পোৱালি ওলোৱাৰ পিছত পোৱালিটো ওলোৱাৰ পিছত আমি আপোনাৰতো হাঁহ পোৱালিটো আমি এৰি দিবলৈ সিহঁতক পানী দৰকাৰ হয় পানী দৰকাৰ হ'বলৈ আমিতো পুখুৰী আছে পুখুৰীত এৰি দিলে আকৌ কুকুৰ হেৰি কাউৰীয়ে লৈ যাব সেইটো কাৰণে আমি ছাইদতে আমাৰ এটা গাঁত খান্দোঁ গাঁত খান্দি আপুনি ঘৰা বনাওঁ ঘৰা বনাই পিনি আপোনাৰ তাত ঘৰা বনাই কিনে তাৰপিছত আমি কেঁচু চেচু দিওঁ ভাত দিওঁ দানা দিওঁ আপোনাৰ ধানটো খাব নোৱাৰে সৰু পোৱালীয়ে ধানবিলাক আপুনি আপোনাৰ চাউল তাউল অকণমান গুৰি কৰি পিনি ভাতৰ লগত মিহলি কৰি তুঁহগুৰি চুহঁগুৰি তেনেকৈ কৰি দিওঁ তেনেকৈ হোৱাৰ পিছত আমি চাব লাগে বহুত দিন তাত ডাঙৰ দীঘল হোৱা পিছত তাক তাকো খুলি দিলে এতিয়া কাউৰীয়ে লৈ যাব পানীলৈ পুখুৰীলৈ গুচি গ'লে তাতো আমি পানী পৰা উঠাই আনিব নোৱাৰোঁ পতককৈ কুকুৰাটো বাৰু যেন তেন হাঁহ পতককৈ আনিব নোৱাৰোঁ হাঁহটো আনিব নোৱাৰা দোষত আমি হাঁহটো বেছি দিন চাব লাগে হাঁহটো আপোনাৰ অলপ লাহে লাহে ডাঙৰ হয় আমি প্ৰায় দুমাহ আঢ়ৈ মাহদিন প্ৰতিপাল কৰিবলগীয়া হয় সেইটো প্ৰতিপাল কৰি মেলি আৰু যেতিয়ালৈকে আপোনাৰ দুমাহ আঢ়ৈমাহ পিছত ডাঙৰ দীঘল হয় তাৰপৰা আমি লাহেকৈ মাকৰ লগত আমি এৰি দিওঁ যেতিয়ালৈকে কাউৰীয়ে নিব নোৱাৰা হয়